অঁ মই নতুন কাপোৰ নিজে মানে উৎপন্ন কৰি কেনে ব্যৱসায় কৰোঁ তাঁত বওঁ তাঁত বৈ যিখিনি কাপোৰ উৎপন্ন হয় সেইখিনি বিক্ৰী কৰোঁ ফুল বাচোঁ ফুল বাচি নিজৰ মেচিনত চিলাই কাপোৰ বিক্ৰী কৰোঁ আৰু ফুল মানে কিছুমানে ডাঙৰ লাগে কিছুমানক সৰু লাগে সেইবিলাক যেনেকৈ অৰ্ডাৰ পাওঁ তেনেকৈ কৰোঁ আৰু কৰি মানে ঘৰখন চলাওঁ মই ল'ৰা ছোৱালী পঢ়াওঁ

যিখিনি পঢ়াই শুনাই যিখিনি পইচা বাছে সেইখিনি পইচাৰে মই সূতা আনি আকৌ তাত বওঁ তাত বৈ মানে য য'ত যেনেকৈ অৰ্ডাৰ দিয়ে অৰ্ডাৰটো মানে মই তেনেকৈ যেনেকৈ বব কয় মানে যেনেকৈ যেনেকুৱা ফুলৰ বব কয় তেনেকৈ ফুলৰ বৈ কেনে বি বৈ কেনে হে সিহঁত কাষ্টমাৰক দিওঁ কাষ্টমাৰে আকৌ লৈ যায়হি আকৌ তেনেকেই সেই পইচাকেইটাই মানে ঘৰ ঘৰো চলোঁ ল'ৰা ছোৱালীকো দিওঁ পঢ়া শুনা ক্ষেত্ৰত আৰু চিলনি কৰোঁ এম এম্ব্ৰডাৰীও কৰোঁ তাৰপৰা আকৌ কাটি মেলি ধুনীয়াকৈ চিলাই মানে ধুনীয়াকৈ পঠিয়াই দিওঁ আৰু যদি কয় বোলে দহি বাতি দিয়ক দহিও বাতি দিওঁ ব্লাউজ যদি কাটিব কয় ব্লাউজ কাটিও চিলাই কেনে এনেকৈ হেৰি কৰি দিওঁ